শিল্পীসকলক নতুন টুকুৰা সৃষ্টি কৰিবলৈ প্ৰেৰণাৰ কথা ক'বলৈ হ'লে আচলতে মই প্ৰথম এজন গায়কৰ কথাই উল্লেখ কৰিছোঁ গায়কজনে তেওঁ যেতিয়া গান গায় সেই গানৰ প্ৰেৰণা পাবৰ বাবে কি কৰিব লাগিব আচলতে গানজন গানটোক মানে প্ৰেৰণা পাবৰ বাবে গায়কজনে তেওঁ যিটো গান গাব তেওঁক মানুহে মানুহে যথেষ্ট আদৰি ল'ব লাগিব মানুহৰ মাজত সমাগম সৃষ্টি হ'ব লাগিব গানটো শুনি ভাল পাব লাগিব তেতিয়া আৰু যেতিয়া মানে মানুহৰ গানটো শুনি বেছি ভাল পাব আৰু তেতিয়াই এজন গায়কে আকৌ নতুনকে সৃষ্টি কৰিবৰ বাবে এটি নতুন গান তেওঁ যথেষ্ট প্ৰেৰণা পায় তেনেদৰে ঠিক এজন আৰ্টিষ্ট আৰ্টিষ্টৰ কথা কৈছোঁ এজন আৰ্টিষ্ট ছবি অঁকা মানুহ হয় তেওঁ ছবিখন আঁকি আঁকিবৰ বাবে প্ৰেৰণা পাবলৈ হ'লে তেওঁৰ ছবিখন আদৰিব লাগিব মানুহে সুন্দৰভাৱে আদৰি ল'ব লাগিব আৰু মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিব লাগিব তেওঁৰ ছবিখনে মানুহে ভাল পাব লাগিব আৰু যেতিয়া মানুহে ভাল পাব মানুহৰ চকুত যেতিয়া ভাল লাগিব তেতিয়া তেতিয়াই তেওঁ যথেষ্ট প্ৰেৰণা প্ৰেৰণা পায় আৰু মই এজন মুখা শিল্পী মুখাশিল্পৰ কথা ক'বলৈ হ'লে আমি কেনেকৈ প্ৰেৰণা পাওঁ আচলতে মুখা যথেষ্ট যথেষ্ট সাধনাৰ প্ৰয়োজন মুখা শিল্পৰ বাবে যথেষ্ট কষ্টৰো হয় যথেষ্ট সাধনা যথেষ্ট সময়ৰ প্ৰয়োজন হয় এখন মুখা বনাবৰ বাবে যথেষ্ট বস্তুৰ প্ৰয়োজন হয় যথেষ্ট সময়ৰ প্ৰয়োজন হয় প্ৰথম কথা ক'বলৈ গ'লে আমি বাঁহ কাটিব লাগিব বাঁহ কাটি সৰু সৰু টুকুৰা কৰি তাৰ পৰা সৰু সৰু কাঠি কৰি প্ৰথম আমি সজা এটা সজাব লাগিব সজাটো সজাৰ পিছত তাৰ ওপৰত আমি কুমাৰ মাটি আৰু কটন কাপোৰৰ লগত মিহলি কৰি আমি সজাটোৰ ওপৰত সানিব লাগিব সানি তাক ৰ'দত শুকুৱাব লাগিব দহ পোন্ধৰ মিনিট শুকুৱাব লাগিব তাৰপিছত শুকুওৱাৰ পিছত আমি গোবৰ আৰু আশী পাৰ্চেণ্ট গোবৰ আৰু টুৱেণ্টি পাৰ্চেণ্ট কুমাৰ মাটি দুইটা সংমিশ্ৰণ কৰি আমি এক সজাটোৰ ওপৰত কাপোৰ মাৰি থোৱা সজাটোৰ ওপৰত আমি কি চেহেৰা দিওঁ বহুত বিভিন্ন ধৰণৰ চেহেৰা দিব পাৰোঁ হয় গৰুড়ৰ হওক গৰুড় পক্ষী হওক কৃষ্ণমুখা হওক হনুমানৰ মুখা হওক শিৱমুখা হওক এনে এনে বিভিন্ন ধৰণৰ আমি চেহেৰা দিব পাৰোঁ আৰু সেই সজাটোৰ ওপৰত আমি চেহেৰা দিবৰ বাবে এই গোবৰ আৰু কুমাৰ মাটিৰ সংমিশ্ৰণটো আমি ধুনীয়া দৰে তাৰ ওপৰত সানিব লাগিব সানি আমি চেহেৰা দিওঁ আৰু চেহেৰা দিয়াৰ পিছত আমি প্ৰথম প্ৰথম যেতিয়া চেহেৰা দিয়াৰ পিছত আমি আকৌ ৰ'দত শুকুৱাব লাগিব ৰ'দৰ শুকুৱাবলৈ যথেষ্ট মানে চেহৰাটো অলপ শুকাই গ'লে দবি যায় কিবা হয় তেতিয়া আকৌ আনি আমি নতুনকৈ আকৌ মিহিকৈ তাৰ ওপৰত আকৌ গোবৰ আৰু কুমাৰ মাটি সংমিশ্ৰণ কৰি তাৰ ওপৰত সানিব লাগিব সনাৰ পিছত আমি আকৌ ৰ'দত শুকুৱাব লাগিব ৰ'দত ভালদৰে শুকুওৱাৰ পিছত কমেও কমেও তিনি চাৰি ঘণ্টা শুকুওৱাৰ পিছত যথেষ্ট ভালদৰে শুকাই যায় আৰু তাৰপিছত আমি তাৰপিছত আমি তাৰ ওপৰত কুমাৰ মাটি আৰু কটন কাপোৰৰ মিহলি কৰি তাৰ ওপৰত আমি কাপোৰ মাৰোঁ কাপোৰ মাৰি আকৌ আমি কমেও এঘণ্টামান শুকুৱাব পাৰোঁ আৰু শুকোৱাৰ পিছত যেতিয়া সুন্দৰভাৱে শুকাই যাব মুখাখন তেতিয়া আমি তাৰ ওপৰত কালাৰ কৰোঁ প্ৰথম আমি প্ৰাইমাৰ প্ৰাইমাৰ কালাৰটো মাৰি লওঁ তাৰপিছত আমি বৰ্তমান এতিয়া ফেব্ৰিক কালাৰ কৰোঁ আগতে আগতে আপোনাৰ হেঙুল ঠাইতাল এনেকুৱা কালাৰ ব্যৱহাৰ কৰিছিলে আমাৰ আগৰ আগৰ প্ৰজন্মসকলে তেওঁলোকে বৰ্তমান এতিয়া মানে এইটো বস্তু পাবলৈ যথেষ্ট টান হৈ গ'ল সেইবাবে আমি সেইবাবে আমি এতিয়া বৰ্তমান ফেব্ৰিক কালাৰ আৰ্কেলিক কালাৰ ব্যৱহাৰ কৰোঁ আৰু এনেদৰে আমি এখন মুখা সজাই উলিয়াওঁ আৰু যথেষ্ট যথেষ্ট যথেষ্ট কষ্টৰ প্ৰয়োজন হয় যথেষ্ট প্ৰয়োজন হয় কষ্টৰ আমি এখন মুখা সজাওঁতে যথেষ্ট কষ্ট হয় তেতিয়া আমি মানে কি কৰোঁ এতিয়া মানে যিদৰে আমি মানে যেতিয়া আমি গ্ৰাহক আহে বিক্ৰীৰ বাবে তেতিয়া আমি তেতিয়া আমি মানে এখন মুখা যেতিয়া দাম কওঁ আমি যেতিয়া গ্ৰাহকক দামটো কওঁ তেওঁলোকে মানে যথেষ্ট বেয়া পায় সেইটো সেইটো দাম দিবৰ বাবে তেতিয়া আমি কওঁ যে এখন মুখা সজাবৰ বাবে আমাক যথেষ্ট সময়ৰ প্ৰয়োজন হয় যথেষ্ট কষ্টৰ প্ৰয়োজন হয় তেতিয়া আমাৰ মানে কি আমি দেখুৱাই দিওঁ আৰু এনেকুৱা এনেকুৱা কৰিব লাগে কিমান সময় লাগে এখন সৰু মুখা বনালে যথেষ্ট এসপ্তাহ লাগিব কিন্তু তাতকৈ ডাঙৰ মুখা হ'লে এখন ৰাৱণৰ মুখা বনাবলৈ ধৰি লওক এখন ৰাৱণৰ মুখা আমি সজাওঁ ৰাৱণৰ মুখা সজাবৰ বাবে এখন তাত দহখন মুখৰ প্ৰয়োজন হয় আৰু তেতিয়া আমি যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু তেতিয়া মানে আমি দেখুৱাই দিওঁ আৰু তেনেকৈ গ্ৰাহকজনক তেতিয়া মানে তেওঁলোকে বুজি পায় যে হয় এনেকৈ ইমান সময়ৰ প্ৰয়োজন হয় তেতিয়া আমি গ্ৰাহকজনক তেতিয়া আমাৰ মানে বুজাই দিওঁ আৰু আমি এনেকে ইমান কষ্ট হয় আমাৰ ইমান পৰিশ্ৰমৰ প্ৰয়োজন হয় সময়ৰ প্ৰয়োজন হয় ধৈৰ্যৰ ধৈৰ্যৰ প্ৰয়োজন হয় তেতিয়া আমি মানে এনেদৰে কৰি কৰি যাওঁ আৰু এনেকৈ আমি স্বাৱলম্বী হৈ আছোঁ বৰ্তমান আৰু ভৱিষ্যতে হ'ম বুলি ভাবোঁ মানে মুখা মুখা ক্ৰয় কৰি মানুহে যথেষ্ট